বাতৰি উদ্যোগটোক টেকনলজীয়ে বহুত ধৰণে সহায় কৰিছে কাৰণ বাতৰিকাখন এখন যেতিয়া প্ৰেছৰপৰা ওলাব সেই বাতৰিকাকতখন মানুহে সাধাৰণতে আজিকালি পঢ়িবলৈ হ'লে ধুনীয়াকৈ বহি ল'ব লাগিব আৰু বহুতখিনিখিনি সময় দিব লাগিব বাতৰিখন পঢ়িবলৈ হ'লে কিন্তু এতিয়া টেকন'লজিৰ যুগত সহজে ইউটিউব বা যিবিলাক আমাৰ ছ'চিয়েল মিডিয়া পেজ আছে সেইবিলাকত আজিকালি নিউজবিলাকো নিউজপেপাৰবিলাকৰো নিজা ৱেবছাইট থাকে সেই ৱেবছাইটত গৈ পেলাই যদি আমি পেপাৰখন পঢ়োঁ তেতিয়াহ'লে আমি মানে নিৰ্দিষ্ট সময় উলিয়াব নালাগে পেপাৰখন পঢ়িম বুলি য'ত আমি য'ত যেতিয়া যেনেকৈয়ে থাকোঁ ঠিক সেইমতেই আমি যদি মোবাইলটোত সেই বাতৰিটো প্লে' কৰি থওঁ আমি শুনিব পাৰোঁ গতিকে বাতৰি উদ্যোগটোক টেকনলজি এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে এইটোত ভাবিব নোৱাৰা এটা পৰ্যায়লৈ লৈ গৈছেগৈ যে তাত কোনো এতিয়া সকলো সকলো ধৰণৰ আমি ইউটিউবটো যদি খুলি থৈ দিওঁ গতিকে ইমিডিয়েট আমি নিউজটো পা'ব পাৰোঁ পৃথিৱীৰ য'তেই নাথাকক লাগে পৃথিৱীৰ চাপজ এতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ হৈ আছে আজিৰ দিনটোত ৰাছিয়া আৰু ইউক্ৰেেইনত কি হৈ আছে কোনে ক'ত এটেক কৰিছে সেই বাতৰিটো মানে টেকন'লজিয়ে ইমান ইজিলি গাঁও ভূঈ চবলৈকে পহোচাই দিছে চবলৈকে পোৱাই দিছে ইমিডিয়েট মানে উইডইন উইডইন ছেকেণ্ড গতিকে টেকন'ল'জিয়ে টেকন'লজিয়ে বাতৰি উদ্যোগটোক মানে এনেকুৱা এটা অঁ ষ্টেজত লৈ গৈছেগৈ মানে ভাবিব নোৱাৰোঁ এটা ষ্টেজত লৈ গৈছেগৈ এতিয়া মানুহৰ হাতে হাতে মোবাইল হয়নে ফেচবুক ইউটিউব ইনষ্টা টুইটাৰ এনি এক চেণ্ডেল এনিটাইম এক্টিভ হৈয়ে থাকে গতিকে খোলাৰ লগে লগে বাতৰিটো অনবৰত আপুনি যদি এবাৰ ছাব্সক্ৰাইব কৰিছে কোনোবাটো চেনেল যদি আপুনি এবাৰ ছাব্সক্ৰাইব কৰি ৰাখিছে গতিক'লে তাৰ যিখিনি আপডেট ডেইলি পাই থাকে গতিকে আকৌ সেইখন বাৰে বাৰে গৈ ছাৰ্চ কৰাৰ কোনো প্ৰয়োজনো নাথাকে আপুনি আমাৰ আপডেট ছাব্সস্ক্ৰাইবাৰ ল'লে তাত যিহেতু আহিয়ে থাকিব ন'টিফেশ্যন আহি থাকে ন'টিফেশ্যনত ক্লিক কৰাৰ লগে লগে বাতৰিটো খুল খাই যায় গতিকে ইমান ইজি হ'ল গতিকে সময়ো কম লাগে খুব ভাল হৈছে এতিয়া